হেল্ল' খুমটাই গগৈ হোটেল হয়নে অঁ মোক অলপ মিঠাই মই বুটলিখাৰ পৰা কৈছোঁ মোৰ নাম ৰঞ্জু বাকলাৰী মোৰ ভণ্টীৰ বিয়া এখন আছে তাতে তিনিশমান পেকেট মিঠাই অৰ্ডাৰ দিম হেৰি বুনিয়া লাডু আৰু গম লাডু আৰু গজা আৰু পেৰা তাতে অলপ দাম দৰ মিলাই কৰি ল'বা ওচৰৰে হয় যেতিয়া